মোৰ প্ৰিয় ঋতু বুলি ক'লে বসন্ত ঋতু মই বেছি ভাল পাওঁ ছটা ঋতুৰ ভিতৰত বসন্ত ঋতু মই বেছি ভাল পাওঁ কাৰণ মই বুলিয়েই নহয় এইটো সকলোৱে ভাল পাই বসন্ত ঋতুটো বসন্ত ঋতু এটা ৰং ৰহইচৰ ঋতু হয় তাতে সকলো মানুহবিলাকে সেই সময়টোত বিহু পাইহি মানে আমাৰ বহাগ বিহু যিটো সেই বিহুটো পাইহি সেইটো কাৰণে সকলোৱে মনবিলাক ভাল লাগি থাকে বিহু বুলি ক'লেতো আমাৰ অসমীয়া মানুহ বুলি ক'লে বিহুটো আমাৰ মানে হিয়াৰ আমঠুৰ নিচিনা বিহুটো আমাৰ ইমানেই ভাল পাওঁ তেনেকৈ বিহু হো হোৱাৰ লগে লগে আমি চিৰা পিঠা বিভিন্ন ধৰণৰ খাদ্য বস্তু বনাওঁ সেইটো সেই সময়টোত আমি ইমান ধুনীয়াকৈ এনজয় কৰোঁ ইমান ধুনীয়াকৈ উপভোগ কৰোঁ যে বিহুটো যে যেতিয়া বিহু আহে তেতিয়া আমি বিহু বুলি ক'লে সেই নতুন বস্তু পুৰণা যিবিলাক বস্তু সেইবিলাক সকলোবিলাক আতৰাই পেলাই আকৌ নতুন বস্তু আনি পেলাই ঘৰ সজাওঁ ধুনীয়াকৈ ঘৰ চৰ সজাওঁ কাপোৰ তাপোৰ আমি বদলি কৰোঁ তেনেকৈ পুৰণা কাপোৰ পেলাই আকৌ নতুন কাপোৰ লওঁ মানে এটা নতুন এটা বান্ধোনৰ নতুন মৰম চেনেহৰ বান্ধোন এটা আহি যায় সেই সময়টোত বিহুও হয় তেনেকৈ বহাগ বিহু যিটো বিহু বহাগ বিহুতো পৰে সেই বহাগ বিহুটোত আমি নাচোঁ ফূৰ্তি কৰোঁ আমি ইয়াতো বহুত ধৰণৰ মানুহ একেলগতে আছো সকলো মানুহ মিলি পেলাই আমি সেই বিহুটো উপভোগ কৰোঁ নিজেই নাচোঁ মানে সেই সময়টোত কোনোবা কাৰোবাৰ প্ৰতি যেন বেয়া ভাব এটা আছে সেই সময়ত সেই কথাটো সকলোৱে মনৰ পৰা আতৰাই পেলায় আতৰাই পেলাই আমি সকলোৱে সকলো মানে এটা মৰমৰ এনাজৰীৰে আমি বান্ধি ৰাখোঁ তেনেকৈ ভাল লাগে মানে প্ৰত্যেক মানুহৰ বিভিন্ন জাতি জনজাতি মিক্স হৈ মানে একেলগে হৈ পেলাই আমি যিটো বিহু উদযাপন কৰোঁ সেই বিহুটো সেইটো কাৰণে আমাৰ বেছি ভাল লাগে কাৰণ একে জাতিৰ মানুহৰ মাজত যিটো বিহুৰ উপভোগটো যেনেকুৱা হয় বিহুৰ মানে আমি যেনেকৈ পালন কৰোঁ তাতকৈ আমি বিভিন্ন জাতি মিলি পেলাই যেতিয়া আমি বিহু এটা মানে আ আয়োজন কৰোঁ সেই বিহুটোত আমি বেছি উপভোগ কৰিবলৈ পাওঁ কাৰণ প্ৰত্যেক মানুহৰ আমি বি বিহুটো হ'ল অসমীয়া মানুহৰ হিয়াৰ আমঠু বুলি কয় কিন্তু অসমীয়া মানুহ বুলি কওঁতেই আমি অসমত থকা বিভিন্ন জনজাতি জাতি জনজাতি সকলোবিলাক মিলিয়েই আমি বিহুটো উদযাপন কৰোঁ তেতিয়া আমি তেতিয়া প্ৰত্যেক মানুহৰ মাজত আমি এই বিহুটো উদযাপন কৰা হয় তেতিয়া আমাৰ তাৰ যিখিনি নজনাবিলাক যিবিলাক বাহিৰৰ পৰা আহে তেওঁলোকেও শিকিছে যে অসমত অসমীয়া মানুহে বিহুটো এনেকৈ উদযাপন কৰে বিহু এনেকুৱা হ'ব পাৰে সেইটো কাৰণে আমাৰ বহুতেই ভাল লাগে কাৰণ বিহু বুলি ক'লে আমি নতুন কাপোৰ মেখেলা কাপো চাদৰ পিন্ধি মুগাৰ কাপোৰ পিন্ধি এটা মন বেলেগ এটা পৰিৱেশত আমি আগবাঢ়ি যাওঁ তেনেকৈ বিহুৰ ফাংচনবিলাক পতা হয় ফাংচনবিলাকত আমি তেনেকৈ নাচোঁ উপভোগ কৰোঁ লগৰ লগৰীয়া সমনীয়া চব মিলি পেলাই ৰাতি তেনেকৈ ধৰক মানুহৰ ঘৰত গৈ হুঁচৰি গাই পেলাই তেনেকৈ মানুহে পইচা দিয়ে কোনোবাই কোনোবাই পইচা দিয়ে সেই পইচা লৈ পেলাই সকলোৱে খানা খাই মেম প্ৰেম প্ৰীতিৰ এটা নতুন এটা বান্ধোনৰ নিচিনাকৈ আহি যায় প্ৰত্যেকেই তেনেকৈ যেনেকৈ ধৰক বতাহ ধুমুহা আহিলে বৰদৈচিলা মাকৰ ঘৰলৈ যায় সেইটো সময়তে তাতে গছপাত পুৰণা গছপাতবিলাক সৰি যায় আকৌ নতুন গছে পোখা মেলে তেনেকৈ আমাৰ মনবিলাকো তেনেকৈ নতুন পাতবিলাকৰ নিচিনাকৈ নতুন হৈ ওলাই আহে তেনেকেই মানে আমি ভাল লাগে আৰু এইটো সময়তো ঋতুটো সেইটো কাৰণে বেছি ভাল ভাল পাওঁ মানে